মই মোৰ এখন মই বান্ধৱীৰ ফটো এখন লৈছিলোঁ আৰু সেইখনৰ আঁৰত এটা কাহিনীও আছে আৰু ফটোখন লওঁতে মানে আমাৰ মানে কি হ'ল যে মই যেতিয়া ফটোখন লৈছিলোঁ সেইখন ফটো এতিয়া মোৰ মানে বহুত প্ৰিয় হ'ল কাৰণ যেতিয়া মই তাইৰ ফটোখন লৈ আছিলোঁ তাই যিজনি ছোৱালীৰ মই লৈ আছিলোঁ মোৰ বান্ধৱীগৰাকী তাই মেখেলা চাদৰ পিন্ধি আছিলে আৰু তাই এটা খোপা বান্ধিছিলে আৰু খোপাটোৰ কাষত তাই ফুল এটা লৈছিলে আৰু কপৌ ফুল তাই বান্ধি লৈছিল খোপাটোত তাৰপিছত যেতিয়া মই ফটোখন তুলিব গৈছিলোঁ তেতিয়া তাই প'জ এটা দিছিলে ধুনীয়াকৈ মোৰ পিনে চায়েই দিছিলে তাৰপিছত তাইৰ মানে ফুলটো সৰি গ'ল মাথাৰ পৰা তাৰপিছত তাইৰ এখন হাত তাই তাইৰ নিজৰ মূৰত দিছে আৰু আনফালে তাইৰ ফুলটো যে পৰি গ'ল তাই সেইকাৰণে মানে তলৰ পিনে চাইছিলে তেতিয়া তাইৰ এখন হাত যেতিয়া মূৰত উঠিল আৰু মানে তাই যেতিয়া তলপিনে চাইছে তেতিয়া ফটোখন মই তেতিয়াই ক্লিক কৰি দিলোঁ আৰু সেই ফটোখন মানে যেতিয়া মই ছ'চিয়েল মিডিয়াত যেতিয়া আপলোড কৰিলোঁ যেতিয়া ছেয়াৰ হ'ল মোৰ বহুত লাইক্ছ আহিলে আৰু তেতিয়া মোৰ ভাল লাগিল যে এক্সুৱেলি যিটো প'জ তাই দিব খুজিছিল সেইটো প'জ হোৱা নাছিলে কিন্তু হঠাতে তাইৰ প'জটো মানে ধুনীয়া হৈ গ'ল যেতিয়া আৰু দেখিবলৈ ধুনীয়া হৈছে ফটোখন কাৰণ চাদৰ মেখেলাততো সবক ধুনীয়াই লাগে আৰু তাই তলপিনেও চাই আছিলে আৰু ফুলটোও তলত পৰি আছিল তো তেনেকৈয়ে ফুলটোও তলত পৰি আছিল কাৰণ ময়ো ভাল পাইছিলোঁ সেইখন ফটো তুলি পিনে আৰু সেইখন দিয়া হৈছিলে ছ'চিয়েল মিডিয়াত ফেইচবুকত ইনষ্টাগ্ৰামত তায়ো ছেয়াৰ কৰিছিলে তাইৰ নিজৰ ফটোখন তেতিয়া মানুহে বহুত ধুনীয়াকৈ কৈছিল কমেণ্ট আহিছিলে লাইকচ আহিছিলে বহুত যে ফটোখন ধুনীয়া হৈছে আৰু পষ্টটোও ধুনীয়া হৈছে দেখিবলৈও ধুনীয়া হৈছে ফটোখন আৰু মই যে তুলিছোঁ এনেকৈ মোকো প্ৰশংসা কৰিছে মোৰ ভাল লাগিছে